হয় মই ছুইগীৰপৰা বাৰ্গাৰ এটা অৰ্ডাৰ কৰিছিলোঁ বৰ্তমান মই এই বাৰ্গাৰটো ৰিচিভ কৰিবপৰা নহ'ব মই বিশেষ কাৰণত বাহিৰত আহিবলগীয়া হ'ল গতিকে সেইটো মই কেনচেল কৰিব বিচাৰিছোঁ অঁ হয় ইয়াৰ বাবে কিবা অ' টি পি দিব লাগিব নেকি অ' টি পি হৈছে ছয় সাত আঠ ন শূন্য পাঁচ অঁ অ' টি পিটো দিলোঁ গতিকে এইটো কেনচেল কৰি দিব ৰাখিছোঁ